তিনিচুকীয়া জিলাত কৰা মূল খেতিসমূহ হৈছে বিভিন্ন প্ৰকাৰৰ ধান চাহ বিভিন্ন প্ৰকাৰৰ শাক পাচলি যেনে বন্ধাকবি ফুলকবি লাইশাক ৰঙালাউ কোমোৰা জাতিলাউ বেঙেনা ইত্যাদি আৰু এনে শষ্যৰ চাহিদা আটাইতকৈ বেছি হৈছিল বিলাহীত প্ৰত্যেক কিলোগ্ৰামত এশ বিছ টকা আৰু বন্ধাকবি আৰু ফুলকবিৰ প্ৰত্যেক কিলোগ্ৰামত আশী টকা ইত্যাদি শষ্য সিঁচাৰ পৰা বজাৰত শষ্য বিক্ৰী কৰালৈকে ইয়াৰ প্ৰক্ৰিয়াটো হৈছে বাৰিষাকালত যেতিয়া বৰষুণ হয় তেতিয়া খেতিয়কৰ মাটিডৰা হাল বোৱা হয় বা চহোৱা হয় তাৰপিছত ইয়াত শষ্য কঠীয়া ৰোপন কৰি ৰোপন কৰা হয় আৰু প্ৰায় দুই পৰা তিনিৰ পৰা চাৰি মাহৰ ভিতৰত এই কঠিয়াৰ পৰা ধানলৈ ৰূপান্তৰিত হয় আৰু এনে ধান হোৱাৰ পিছত খেতিয়কে এই ধান বজাৰত বিক্ৰী কৰি সিহঁতে দুই এক পইচা উপাৰ্জন কৰিবলৈ সক্ষম হয় আৰু এনেকৈয়ে ধান বিক্ৰী কৰি খেতিয়কসকলে আৰ্থিকভাৱে সকাহ পায়